হয় বাইদেউ আপোনাক কথা এটা সুধিবলগীয়া আছিলে সুধিব পাৰিম নে বাৰু অঁ হেৰি মই মানে বাহিৰৰপৰা কৈছোঁ মানে হেৰি মই মানে অসমলৈ যাম বুলি ভাবি থৈছিলোঁ অঁ নগাঁও ফুৰিম বুলি এতিয়া ফুৰিবলৈও বতৰটো কেনেকুৱা ভাল নে বেয়া

অঁ অঁ আচ্ছা তাৰ মানে মানে মই এইকেইদিনত যাব নোৱাৰিম চাগৈ বৰষুণ যেতিয়া আছে অঁ আচ্ছা ৰ'দটো চাগৈ কাঢ়া আচ্ছা

অঁ তেন্তে মই চাগৈ যাব নোৱাৰিমে এইকেইদিনত আৰু বতৰটো অঁ আপুনি খবৰ দিবচোন বাৰু বতৰটো ভাল হ'লে অঁ হ'ব দিয়ক অঁ হেৰি নহয় কথা এটা আছিলে ৰ'ব ৰ'ব এক ছেকেণ্ড এই হেৰি আপোনাৰ নামটো কি আচ্ছা অঁ ঠিক আছে হ'ব দিয়ক যাম বতৰ ভাল হ'লে অঁ হ' অঁ